বৰ্ণসংকৰ জাতৰ গৰুবোৰ সঠিক টাইমত পোৱালীও দিয়ে আৰু স সৰহ সংখ্যক গাখীৰো দিয়ে বেজি যদি সঠিক টাইমত দিয়া হয় তেনেহ'লে সঠিক টাইমত পোৱালীও দিয়ে বৰ্ণসংকৰ জাতৰ গৰুবোৰ সেইসমূহ গৰুক দানাটো হেৰি প্ৰায়ভাগ গৰুক সেইটো দানা মানে বনাই ঘৰতে কিছুমান কিনা দানা পায় কিনা দানা খোওৱা হয় তেনেকুৱা খোওৱা হয় আৰু অসুবিধা অসুবিধাবোৰ হৈছে মানে এইবোৰ গৰু যদি এবাৰ পোৱালী দিয়ে আকৌ এবছৰলৈ ৰখি যাব লগা হয় আৰু পিছত পোৱালি দিলে মানে পোৱালিটো পিছত দামো হয় বা পিছত যদি চেউৰী পোৱালি এটা দিলে চেউৰী পোৱালিটো আকৌ ভাল উন্নত যদি বেজি এটা দিয়া হয় চেউৰী পোৱালি এটা দিলে সেইটো পিছত সেইজনীও পোৱালি দিলে সেইটোও গাখীৰ দিব লাভ হয় মানে সেইটো যথেষ্টখিনিয়ে মানে লাভ হয় সেইটো দিশৰ পা চাবলৈ গ'লে বৰ্ণসংকৰ জাতৰ গৰুবোৰ মানে পটককৈ ক'বলৈ গ'লে গাখীৰৰ কাৰণে বেছিকৈ লাভ হয় মানে গাখীৰ যোনটো দুগ্ধ উৎপাদন কৰা মানুহ মানে সেইবোৰ মানে অকল মানে বৰ্ণসংকৰ জাতৰ গৰুবোৰৰ কাৰণে ভাল পোহিলে অধিক লাভৱান হয় মানে যদি তেওঁলোকে মানে সঠিক টাইমত বেজি দিয়াব পাৰে সঠিক টাইমত যদি খানা পিনা দিব পাৰে সেইটো ক্ষেত্ৰত মানে বৰ্ণসংকৰ জাতৰ গৰু মানে অতিকেই লাভজনক